ন লাখ নিৰান্নব্বৈ হাজাৰ দুশ নব্বৈ দুই লাখ দুহেজাৰ তিনিশ বিশ চাৰি লাখ পাঁচ হাজাৰ চাৰিশ পঞ্চাছ ছয় লাখ সাত হাজাৰ সাতশ চৌষষ্ঠি তিনি লাখ দুহেজাৰ তিনিশ বিৰান্নব্বৈ